হয় মই যদি কেতিয়াবা ক'ৰবাত বহুদিনৰ বাবে যাবলগা হয় তেতিয়া মই ভাবিছোঁ মই লগত কেইখনমান কিতাপ লৈ যাম মোৰ আটাইতকৈ প্ৰিয় কিতাপ কেইখনেই হৈছে অনুৰাধা শৰ্মা পূজাৰীৰ আমেৰিকাৰ চৰাই খানাত সংবাদ বসন্ত আৰু বন্ধু এই কিতাপখন মোৰ বৰ প্ৰিয় এই কিতাপখন মই আগত কেইবাবাৰো পঢ়িছোঁ তথাপিও মই আকৌ সময় পালে কেতিয়াবা এই কিতাপখন পঢ়োঁ এইখনত দুজন তেওঁলোক বন্ধুত্বৰ মাজত মানে বহুত কথা উল্লেখ আছে তেওঁলোকৰ মনৰ কথা উল্লেখ আছে সেইকাৰণে কিতাপখন মোৰ ভাল লাগে আমেৰিকাৰ বিষয়েও আছে নজনা কথা বহুতো জানিবও পাৰি সেইকাৰণে এই কিতাপখন মই মন গ'লেই পঢ়োঁ আৰু উপন্যাস হিচাপেও পঢ়োঁ মই অসীমত যাৰ হেৰাল সীমা সেই কিতাপখন উপন্যাসখন মই লৈ যাম আৰু পুৰণা বিষ্ময় কেইখনমান লৈ যাম যাক মই কেইবাবছৰৰ আগতেই পঢ়া তথাপিও কিছুমান বহুত পুৰণি কথা আকৌ জানিবৰ মন যায় মনত পেলাব মন যায় সেইকাৰণে মই সেই কিতাপ কেইখনমান নিম বিষ্ময় মাহেকীয়া আলোচনী হিচাপে লগত স্বাস্থ্যৰ কিতাপ দুখনমান নিম আৰু তেনেদৰে আৰু গল্প প্ৰবন্ধ এইদৰে কেইখনমান লগত লৈ যাম যাতে সময়বোৰ বা পাৰ কৰিব পাৰোঁ গাড়ীত গৈ থকা সময়টো যাতে মই মন গ'লে কিবা এখন পঢ়িব পাৰোঁ তেনেকৈয়ে আৰু আৰু মোৰ বহুতো কিতাপ আছে কিন্তু সকলোবোৰ নিয়াটোতো সম্ভৱ নহয় সেইটো কাৰণে মই বাচি বাচি মই মাত্ৰ কেইখনমান কিতাপহে লগত লৈছোঁ